পৰিৱেশৰ প্ৰভাৱ মাছ ধৰা আৰু পালনৰ লগত জড়িয়তৰ পৰিৱেশ প্ৰভাৱে ব্যৱসায়িকভাৱে আমাৰ সাগৰ মীন পালন সম্প্ৰদায়ৰ আৰু বিশ্ব অৰ্থনীতি স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় আৰু মাছ ধৰা আৰু জলজ কৃষি উদ্যোগসমূহ অবিশ্বাস্যভাৱে বৈচিত্ৰময় আৰু ইয়াত উল্লেখ কৰা পৰিৱেশৰ বিষয়সমূহ প্ৰতিটো মীন বা মীন সমস্যা নহয় কিন্তু সকলোবোৰ ব্ৰিটেইনৰ বজাৰৰ বাবে উৎপাদিত কিছুমান সাগৰীয়ৰ খাদ্যৰ ফলত ঘটে বাণিজ্যিক ধৰা পেলোৱাৰ মীন পালন অতিৰিক্ত মাছ ধৰাৰ উন্নতৰ প্ৰযুক্তি বৰ্ধিত চাহিদা আৰু দুৰ্ব্বল ব্যৱস্থাপনাৰ অৰ্থ হ'ল মাছৰ জনসংখ্যা অতি গধুৰ মাছ ধৰাৰ চাপৰ সন্মুখীন হৈ ক্ষয় হ'ব পাৰে আনকি সম্পূৰ্ণৰূপে ভাঙি যাবও পাৰে অতিৰিক্ত মাছ ধৰাৰ ফলত দুৰ্ব্বল মাছসমূহৰ ভিতৰত কৰ্ড আৰু টোনা আদি জনপ্ৰিয় প্ৰজাতি কিছুমান মজবুত আৰু দীৰ্ঘজীৱি লেহেমিয়াকৈ পূৰ্ণৱস্থাৰ প্ৰজাতি যেনে হাঁহ আৰু গভীৰ সাগৰীয় মাছ আদিৰ অন্তৰ্ভুক্ত আন্তঃসংযোগী সাগৰ ইয়াত উল্লেখ কৰা পৰিৱেশ বিষয়বোৰে পৰোক্ষ প্ৰভাৱো পেলাব পাৰে এইবোৰ ব্য়াপক আৰু প্ৰায় অভাৱনীয় হ'বও পাৰে খাদ্যৰ উপলব্ধতাৰ প্ৰজাতিৰ মাজত প্ৰতিযোগিতা আৰু চিকাৰোৰ চিকাৰৰ পাৰস্পৰিক ইয়াৰ জৰিয়তে সাগৰীয়ৰ জীৱি প্ৰভাৱিত কৰে বাসস্থানৰ ক্ষতিৰ গধুৰ বা ডাঙৰ মাছ ধৰাৰ সামগ্ৰীয়ে মাছধৰাৰ সময়ত পৰিৱেশৰ ক্ষতি কৰিব পাৰে কিছুমান মাছ ধৰাৰ পদ্ধতি যেনে ডেৰজিং আৰু তলৰ টলিং আদিয়ে সাগৰৰ তলত বাসস্থানৰ প্ৰভাৱ পেলায় গভীৰ সাগৰৰ প্ৰবালয়ৰ দৰে স্পৰ্শকাতৰ তলত জীৱিত প্ৰজাতি থকা অঞ্চলত মাছধৰা সঁজুলিয়ে দীৰ্ঘম্যাদী ক্ষতি কৰিব পাৰে দুৰ্বল প্ৰজাতিৰ বাই কেছ এলবাৰ্টচ স্ৰাক ডলফিন কৰ্পচ আৰু প্ৰপইজৰ দৰে বন্যপ্ৰাণীক মাছধৰাৰ পদ্ধতিৰে ধৰি আঘাতপ্ৰাপ্ত বা হত্যা কৰিব পাৰি যাৰ ফলত ইতিমধ্যে দুৰ্বল এই জনসংখ্যাৰ অস্তিত্বৰ ওপৰত হেঁচা পৰে পেলাই দিয়াৰ মীন পালনৰ দ্বাৰা অজানিতে ধৰা বহুতো সাগৰীয়ৰ প্ৰাণী অৰ্থনৈতিক বা মূল্যভাৱ বা ইহঁত আইনীভাৱে বিক্ৰী কৰিবলৈ অতি সৰু হ'ব পাৰে বা অৰ্জনপ্ৰিয়ৰ বাণিজ্যিক প্ৰজাতিও হ'ব পাৰে এই জীৱ জন্তুবোৰ লাভজনক ধৰা পৰাৰ ভাগ কৰি পুনৰ পানীত পেলাই দিয়া হয় প্ৰায় মৃত বা আঘাতপ্ৰাপ্ত হয় এই উপ ধৰাৰ প্ৰজাতি জনসংখ্যা প্ৰতি ভাবুকি নাথাকিবও পাৰে তেনেতে যদিও কিছুমান মীনপালনত অজানিতে হত্যা কৰাৰ ব্যক্তিগতৰ প্ৰাণীৰ সংখ্যা বৃহৎ হ'ব পাৰে আৰু ইয়াৰ প্ৰভাৱ সাগৰীয়ৰ খাদ্যৰ জালত পৰে মাছমৰীয়াসকলে কোনো বিশেষ প্ৰজাতিৰ বাবে ধৰাৰ ভাট্টাৰ পূৰণ কৰিলেও পেলোৱা হ'ব পাৰে পানীত হেৰাই যোৱা বা মাছমৰীয়াই এৰি থৈ যোৱাৰ মাছ ধৰা সামগ্ৰীয়ে যথেষ্টসংখ্যক সাগৰীয় জীৱ জন্তুৰ মৃত্যু ঘটাব পাৰে আধুনিক কৃত্ৰিম পদাৰ্থ জৈৱৰ বৃঘিনিত নহয় আৰু মাছমৰীয়াৰ দ্বাৰা হেৰোৱাৰ পেলোৱা বা নিয়ন্ত্ৰণ নকৰা ইয়াৰে অনিৰ্দিষ্ট কাললৈ মাছ হাঁহ আৰু অন্যান্য জীৱ জন্তু ধৰি থাকিব পাৰে যদিও এতিয়াৰ নিষিদ্ধ কৰা হৈছে উচ্চ সাগৰত জাল অবৈধভাৱেই চলি আছে আৰু এই জালৰ পৰা ভুটমাছ ধৰাটো সংৰক্ষণ চিন্তাৰ বিষয়